যদি পৃথিৱীৰ যিকোনো এখন ঠাইলৈ ভ্ৰমণ কৰিব বিচাৰোঁ তেতিয়া মই পেৰিছ যাবলৈ বিচাৰিম পেৰিছ সপোনৰ ৰাজ্য পেৰিছত যোৱাৰ সপোন আগৰপৰাই আছে পেৰিছৰ আইফেল টাৱাৰ চাবৰ মন ওচৰৰ পৰাই চাবৰ মন আৰু পেৰিছৰ চহৰৰ মাদকতাই সুকীয়া মই পেৰিছ যাবলৈ বিচাৰিম